তেজপুৰত আমাৰ ইয়াতে বহুত খেল হয় আৰু

কিছুমানে দিয়ে আৰু কিছুমানে পইচাৰ অসুবিধাত দিব নোৱাৰে কিন্তু শিকে এই আৰু বাহিৰত লৈ যায় বহু ধৰণৰ খেল হয় আৰু কাবাডী হয় তেজপুৰত বহুত খেল হয় আৰু কাবাডীটো বেছি হেৰি ক্ৰিকেট বলটো বেছি হয় আৰু বহুত ডাঙৰ খেল হয় সেইটোৱেই আৰু

আপোনাৰ বক্সিং বিলাকো হয়

আপোনাৰ কিছুমান বহুত খেল আছে আৰু মনত পৰা নাই বাৰু এতিয়া ল'ৰা ছোৱালী বা ৰুম বা হেৰি চৰকাৰী ঘৰবিলাকত আহিছে বাৰু শিকাব আহিছে বা ল'ৰা ছোৱালী যায় শিকিবলৈ যায় শিকি